হেল্ল' অ' তিনিচুকীয়া ৰেষ্টুৰেণ্ট নহয় অ' কিবা এটা খানা অৰ্ডাৰ দিব খুজিছিলোঁ বাকীটো আপোনালোকৰ খাইছোঁয়েই সকলোবিলাকেই বেচ টে'ষ্টফুল আৰু ভালে লাগে কিন্তু নতুন আপোনালোকৰ কেতিয়াবা যে কিবা ধৰক কোনোবা এটা ডে'ট কোনোবা এটা দিনত স্পেচিয়েল কিবা এটা দিয়ে কেতিয়াবা ক্লাইমেটৰ লগত ৱেডাৰ ৱেডাৰৰ লগত মিলাই কেতিয়াবা কিবা ফেষ্টিভেলৰ লগত মিলাই এনেকে ধৰণৰ কিবা এটা দিয়ক না কি ভাল আছে আজি দিনটো ধৰক ক্লাউডি একদম বৰষুণ দিব এতিয়া একদম বৰষুণ দিওঁ দিওঁ কৰিছে এনেকুৱা মানে খাই হাল লগা এনেকুৱা কেনেকুৱা হ'ব একদম ধৰক এটা কিবা মাংস এটা আৰু লোভ লগা খুব ধুনীয়াকৈ বনোৱা আমাৰ ষ্টাইলত আমাৰ অসমীয়া ধৰণে আৰু ভাল লগাকৈ তেনেকুৱা এটা দিয়কচোন মই গান শুনি শুনি খানাটো খাম আৰু ব বহুত মানে হেৰি লাগিব আৰু নিজকে ভাল লাগিব আৰু আপোনালোকৰ তাত তেনেকুৱা এটা স্পেচিয়েল হেৰি হয় বুলি জানোঁ যে সেইকাৰণে আপোনালোকক কৈছোঁ কি আছে বাৰু জনাব নেকি আপুনি অলপ কওকচোন